মই এজন কৃষক মানুহ সেইকাৰণে মোৰ লগত গৰু ছাগলী

ভুটুকি বুলি মাতোঁ পোৱালিটোক মই গঠৌ বুলি মাতোঁ তাহাঁতক মই মৰম কৰোঁ তেহেঁতৰো মোক ধৰি লওক মৰম কৰে মই তাহাঁতক মাৰ ধৰ নকৰোঁ তাহাঁতে মোক মও তাহাঁতক ধুনীয়াকৈ ঘাঁহ খুৱাওঁ বোকা পানী লাগিলে গা ধুৱাওঁ মৰম কৰোঁ তাহাঁতেও মোক পোৱালি দিছে গাখীৰ দিছে সেইবিলাকেই তাহাঁতে মোক মৰম কৰিছে আৰু মোৰ কুকুৰ আছে দুজনী কুকুৰ দুজনীকো মই তেনেকৈ মৰম কৰোঁ মই খাব টাইমত তাহাঁতকো খুৱাওঁ আৰু তাহাঁতে মোৰ গোটেই ৰাতি সুৰক্ষা দি থাকে কোনো বাহিৰৰ মানুহ আহিব নোৱাৰে তাহাঁতৰ মই মাৰ ধৰ নকৰোঁ মই ক'ৰবালৈ গ'লেও তেহেঁত মোৰ পকৰতে যায় মোৰ লগতে আহে মোৰ লগতে থাকে মোৰ ঘৰৰ সকলো পৰিয়ালৰ লগতে মিলাপ্ৰীতিৰে থাকে সেইকাৰণে তাহাঁতক মই বহুত মৰম কৰোঁ আৰু তাহাঁতেও মোক মৰম কৰে মই ক'ৰবালৈ গ'লেও তাহাঁত মোৰ পাছেপাছে যায় তেহেঁত মোৰ লগতে থাকে ঠাণ্ডা ৰাতি ঠাণ্ডা হ'লে মোৰ ভিতৰত তাহাঁতৰ জেকেট কাপোৰ ব্লেংকেট কিবাকিবি দি তাহাঁতক মই তেনেকে সুৰক্ষা দি ৰাখোঁ তাহাঁতেও মোক সেইকাৰণে বাহিৰৰ কোনো বেয়া প্ৰকৃতিৰ মানুহ গৰু কিবা বেয়া প্ৰকৃতি বস্তু মানে মোৰ বাউন্দেৰিলৈ আহিব নোৱাৰাকৈ তাহাঁতে সুৰক্ষা দি ৰাখে মই তাহাঁতক সেইকাৰণে বহুত মৰম কৰোঁ তাহাঁতৰ মৰমবোৰ মোৰ মৰমবোৰো তাহাঁতে বুজি পায় ময়ো তাহাঁতৰ মৰম বুজি পাওঁ সেইকাৰণে তাহাঁত মোৰ লগত ধুনীয়াকৈ আছে থাকে আছেও এতিয়া আৰু মোৰ মেকুৰী এজনীও আছে মেকুৰীজনীকো মই তেনেকৈ মই মাছেৰে ভাত খালেও তাইকো খুৱাওঁ তাই মোৰ গোটেই ভঁৰাল ধান ভঁৰাল পঁইতাচোৰা নিগনি ক'ৰবাত কিবা ভিতৰ বাহিৰ সকলোতে সুৰক্ষা দি থাকে আৰু তাইকো মই ফুচি বুলি মাতো মই মাতি দিলেই তাই মাতটো বুজি পায় নিজৰ মৰম চেনেহ মৰম কৰোঁ সেইকাৰণে তাই মাতিলেই আহে যা বুলি ক'লেই যায় সেইবিলাক মোৰ মৰম মই কৰিছোঁ আৰু মই মৰম কৰাৰ কাৰণে তাইও মোক মৰম কৰে মই খাই থকা অৱস্থাত আহিলে তাইক মই তাৰে কেইটামান দিছোঁ খাবলৈ নাপালেও নেখা নাই বুলি ক'লেও বিস্কুট এটাকে দিছো খাবলৈ তাই কাপোৰ কানি নিগনি কুটা মেলা এইবিলাকত তাইৰ চোৱা চিতা কৰি থাকে সেইবিলাক তাই মোক ধুনীয়াকৈ মৰম কৰিছে মোৰ তাইক সেইবুলি মৰম কৰি মই নিজৰ ঘৰত ৰাখিছোঁ এতিয়া ছাগলী দুটা আছে ছাগলী দুটাৰ নামো এটা নাম বগী বুলি মাতোঁ এটা নাম আছে লাঠু বুলি মাতোঁ সিও য'তে থাকে মোৰ মাত শুনিলেই গুচি আহে সেইবিলাক মই মৰম কৰোঁ তাহাঁতক মৰম কৰাৰ কাৰণে মোৰ মাতটো মাতিলেই তাহাঁত আহে মই যদি মাৰ পিট কৰোঁ তাহাঁতক তাহাঁত মোৰ গুৰিলে কেতিয়াও নাহে আৰু তেহেঁত মোৰ লগতে থাকে ময়ো তেহেঁতৰ লগতে থাকোঁ মই কৃষক মানুহ জীৱ জন্তু গৰু ছাগলী এইবিলাকৰ লগতেহে মই বসবাস কৰি আছোঁ তাহাঁতৰ পৰা মই উপকৃতও হৈছোঁ তাহাঁতক মই ধুনীয়াকৈ ৰখাইছোঁ খোৱা বোৱা দিছোঁ তাহাঁতৰ লগত মই কষ্ট কৰিছোঁ আৰু তাহাঁতক মই ভালকৈ ৰাখিছোঁ আৰু ৰাখিম তাহাঁত মোৰ ঘৰৰ আশে পাশেই চব থাকে ৰাতি কুকুৰ দুৱাৰৰ মুখত শুই থাকে গেটৰ মুখত থাকে তেনেকৈ মোক তাহাঁতে ধুনীয়াকৈ গৰু গাই

গধূলি মই জাক ধোৱা দি ধুনীয়াকৈ ৰাখোঁ তাহাঁতক বোকাত গাত বোকা থাকিলে ধুৱাই মেলি মৰম কৰোঁ তাহাঁতেও মোক মৰম চেনেহ কৰে সেইকাৰণে মই তেহেঁতক ধুনীয়াকৈ খোৱা বোৱা ঘাঁহ পানী ঘাঁহ খুওৱা টাইমত ঘাঁহ খুৱাইছোঁ পানী খুওৱা টাইমত পানী খুৱাইছোঁ বন্ধা টাইমত গোহালিত ধুনীয়াকৈ বান্ধিছোঁ জাক ধোঁৱা দিছোঁ আৰু তাহাঁতৰ টাইমত ঘাঁহ দিছোঁ খেৰ দিছোঁ দানা দিছোঁ এইবিলাক খুৱাই মেলি তাহাঁতক ৰাখিছোঁ তাহাঁতেও মোক উপকৃত কৰিছে ময়ো তাহাঁতক মৰম কৰোঁ তাহাঁতক মই বহুত ভাল পাওঁ আৰু তাঁহাতেও মোক বহুত ভাল পায়